হেল্ল' এখন বিজুলীৰ বস্তু পোৱা দোকান হয়নে আপোনালোকৰ পৰা এখন ফেন অনা হৈছিল ফেনখন আপোনালোকে কি ফেন দিলে আপোনালোকেতো প্ৰথমে যেতিয়া দোকানৰ আগত গৈছিলোঁ আমি ফেন আনিছিলোঁ আপোনালোকেতো বহুত ডাঙৰ ডাঙৰ কথা কৈছিল আমাৰ বস্তু এনেকুৱা আমাৰ বস্তু তেনেকুৱা এতিয়াতো আমি ঘৰত অনাৰ পৰা ফেনখন আজি দুমাহ হৈছে দুমাহৰ দুমাহ হোৱাৰ পিছতে দেখোন ফেনখন কেৰেক কাৰাক শব্দ কৰিছে ভালকৈ বতাহ নাহে এতিয়া গৰমৰ দিনততো আমাক বতাহৰ প্ৰয়োজন ফেনখন যদি এনেকৈ কেৰেক কাৰাক কৰিয়েই থাকে আপোনালোকে কেনেকুৱা এনেকৈ ফেন দিলে কথাটো কওঁতেতো বহুত ডাঙৰ ডাঙৰ কথা কৈছিল আপোনালোকৰ ওচৰত আমাৰ লগৰবোৰ বেলেগ লগৰবোৰ যাম বুলি ভাবিছিল আপোনালোকৰ দোকানত আমি যাবলৈ নিদিওঁ গতিকে আপোনালোকে যিহেতু ইমান বে মানে যিমান ডাঙৰ ডাঙৰ কথা কৈছিল সিমানটোতো আপোনালোকৰ বস্তুৱে কামেই দিয়া নাইকিয়া